হেল্ল' হয় মই নুনমাটিৰপৰা কৈছিলোঁ কুইক পিক ৰেষ্টুৰেণ্ট হয় মানে মোৰ বিশ তাৰিখে মোৰ ল'ৰাটো বাৰ্থডে আছিলে সেই কাৰণে মোক মানে অলপ বিৰিয়ানি লাগিছিলে প্ৰায় হাণ্ড্ৰেড প্লেটমান লাগিব মানে এশজন মান মানুহৰ কাৰণে লাগে অঁ অঁ অঁ অঁ পাৰিব ন অঁ অঁ মানে কিমান হ'ব পাৰ প্লেট কিমান মানকৈ পৰিব কিবা ডিছকাউণ্ট আছে নাই বাৰু আপোনালোকৰ অঁ টু হাণ্ড্ৰেডকৈ ন আৰু হাণ্ড্ৰেডজনৰ কাৰণে মানে এশটা প্লেট ল'লে কিমান পৰিব নাই কিবা এটা ডিছকাউণ্ট কৰি দিব অলপ হ'লেও ন টোটেলত অলপ কিবা এটা ডিছকাউণ্ট কৰি দিব আৰু অঁ অঁ অঁ অঁ আৰু সেই টাইমটো মানে মোক বাৰটা বজাৰ আগত দিলে ভাল হয় আৰু বাৰটামান বজাৰ আগত লাগে আৰু মানে অঁ অঁহ হ'ব বাৰু মই ফাইনেল কৰা নাই হাঁ মই আপোনাক জনাম অলপ পিছতে আপোনাক মই জনাম বাৰু দেই হেল্লো দাদা পাঞ্জাৱ কেবিন হয় ন অঁ অঁ মানে মই নুনমাটিৰপৰা কৈছিলোঁ মোক অলপ বিৰিয়ানী লাগিছিলে বিশ তাৰিখৰ কাৰণে মানে মোৰ ল'ৰাটোৰ বাৰ্থডে আছে তাৰ কাৰণে এশজন মানুহৰ কাৰণে লাগে পাৰ প্লেট কিমান মানকৈ পৰিব আপোনালোকৰ টু হাণ্ড্ৰেড ন অঁ অঁ অঁ আৰু মানে বাৰটা বজাৰ আগতে দিব পাৰিব ন অঁ অঁ অঁ অঁ আৰু কিবা ডিছকাউণ্ট কিবা আছে নে অলপ বেছিকৈ লোৱা হ'বতো আছে অঁ অঁ অঁ অঁ অঁ ঠিক আছে মই বাৰু ফাইনেল কৰা নাই মই আপোনাক জনাম বাৰু দেই মই এড্ৰেছটো দি দিম আপোনাক হোম ডেলিভাৰী লাগিব অঁ অঁ অঁ ঠিক আছে বাৰু দাদা থেংক ইউ